হয় কওকচোন টেক্সি লাগিছিল ন আপুনি ক' ক'ৰ পৰা কৈছে বাৰু আচ্ছা আচ্ছা আচ্ছা তো আচ্ছা মানে আপুনি দ্বীপৰ বিল ঘূৰিব আহিছে মানে আচ্ছা আচ্ছা ঠিক আছে বাৰু ঘূৰাই দিম কিন্তু আপোনাৰ আপুনি অকলে আহিছে নে কোনোবা আৰু লগত আছে মানে আপোনাৰ আচ্ছা আচ্ছা তো তো আপোনাক কিমান মান দিনৰ কাৰণে লাগে গাড়ীখন

অহাকালি ৰাতিপুৱা তো মানে ঠিক আছে বাৰু দহটা এঘাৰটা মান তেতিয়াহ'লে মোটামুটি দুদিনেই হৈ গ'ল আৰু অঁ ঠিক আছে এতিয়া আপুনি ভাড়াটো অকণমান পৰিব নহয় ভাড়াটো মোটামুটি আপোনাৰ আঠ হাজাৰ মান টকা পৰিব

কম ইয়াৰ পৰা মানে অকণমান কিবা চাই দিম বাৰু কিন্তু ইয়াৰ পৰা আপোনাৰ পৰা অনা আপোনাৰ লগত থকা অকণো ইফাল সিফাল ঘূৰিব গোটেইখিনি বুজাই দিয়া ৰাতি আকৌ ল'জত লৈ যোৱা ৰাতিটো সেয়া কৰা ল'জৰ খৰচটো এক্সট্ৰা হ'ব হয় হয় নেকি এই ঠিক আছে বাৰু মোটামুটি আপুনি ক কোনখিনিত কোনখিনি লৈকে আহিম মই আপোনাক ল'ব কাৰণে গড়চু লৈকে মইতো এতিয়া আপোনাৰ জালুৰবাৰীত আছোঁ

পোন্ধৰ বিশ মিনিটৰ ভিতৰত ন ঠিক আছে ঠিক আছে বাৰু দিয়ক অঁ ঠিক ঠিক আছে বাৰু পাই গৈছোঁ বাৰু দিয়ক মই আহি আছোঁ দিয়ক অঁ